বৰ্তমানৰ পৰিস্থিতিত বিজ্ঞাপন তথা অধিক লোকক ঢুকি পোৱাৰ কিছুমান উপায় হ'ল ছচিয়েল মেডিয়া এই ছচিয়েল মেডিয়াৰ যোগেদি কম সময়ৰ ভিতৰতেই নিজৰ অঞ্চল তথা জিলা ভিত্তিত হওক বা ৰাজ্যিক ভিত্তিতেই হওক কোনো এটা বস্তুৰ উৎপাদিত বস্তুৰ প্ৰচাৰ কৰিবৰ কাৰণে খুবেই সহজ মাত্ৰ মোবাইলটো হ'লেই যথেষ্টখিনি কাম সুচাৰুৰূপে সম্পন্ন কৰিব পাৰি এইবিলাকৰ যোগেদি উৎপাদিত বস্তুৰে যে বিজ্ঞাপন প্ৰচাৰ কৰিব পাৰি তেনে নহয় আমাৰ গাঁৱে ভূঞে সুপ্ত হৈ থকা কিছুমান প্ৰতিভা সৃষ্টিমূলক কলামূলক কিছুমান আমাৰ গাঁৱে ভূঞে প্ৰচলন থকা লোকগীত লোকনৃত্য এইবিলাকো এই ছচিয়েল মেডিয়াৰ যোগেদি আমি প্ৰচাৰ কৰিব পাৰোঁ